প্ৰিয় ঋতু মোৰ প্ৰিয় ঋতু হ'ল শীত যদিও মই বসন্ত ঋতুত জন্ম তথাপিও মোৰ ভাল লাগে শীত ইয়াতে শীত পৰে অসমত আমাৰ শীত পৰে অকণমান নৱেম্বৰৰ শেষৰফালে আগতে যদিও বহুত আগতে আমাৰ মাহঁতে কোৱা কথাবোৰ তেতিয়া শীত পৰিছিলে দূৰ্গা পূজাৰ পিছতে বা ছেপ্তেম্বৰতে কিন্তু আজিকালি দেখা যায় যে গোলকীয় উষ্ণতাৰ বাবে শীত বহুত দেৰিকৈ পৰা দেখা যায় আৰু খুব শীতৰ যিটো আগমন সেইটো যেনেকৈ দেৰিকৈ হয় তেনেকৈ কিন্তু সোনকালেও শেষ হয় বসন্ত খুব যদিও ঠাণ্ডাটো খুব কম পৰে শীত ভাললগা কাৰণটোৱে হৈছে বহুতকেইটা কাৰণ আছে প্ৰথম কথা অসমৰ যিটো বতৰ সেই বতৰটো সেই সময়খিনিত শীতৰ সময়খিনিত খুব বেছি ঠেৰেহা মৰা ঠাণ্ডাটোতকে এটি ভাল লগা ধৰণৰ ঠাণ্ডা অনুভৱ কৰিবলৈ পোৱা যায় গ্ৰীষ্ম আৰু আন গৰম দিনৰ দিনে জুৰুলা কৰা দিনবোৰতকৈ শীত মোৰ বেছি ভাল লাগে দেখা পোৱা যায় যে আজিকালি অক্টোবৰ অক্টোবৰ মাহলৈ অত্যন্ত গৰম থাকেই দূৰ্গা পূজাও গৰমতে চাবলগা হয় কিন্তু নৱেম্বৰ পোৱাৰ পিছতেই নৱেম্বৰৰ শেষৰফালে আৰু যিটো ঠাণ্ডা সেই ঠাণ্ডাটো বিৰাটেই ভাল লাগে আৰু প্ৰথম কথা শীত ভাল লগাৰ কাৰণ হৈছে আমি গৰম বস্তু গৰম বা ৰ'দক ভাল পাবলৈ শিকোঁ অকণমান এই কাঁচিয়লি ৰ'দত ৰাতিপুৱা শুই উঠি গৰম কাপোৰ পিন্ধি শুই উঠি সেই কাঁচিয়লি ৰ'দটোক মূঢ়াত বহি চোতালত বহি মূঢ়াত বহি চোতালত মূঢ়াত বহি এই আমেজ লোৱাটো সেইটো এটা বেলেগ ধৰণৰ অনুভৱ সেই কুঁৱলীৰে আৱৰি থকা ৰাস্তাবোৰ সেই দূবৰি বনবোৰত থকা সৰু সৰু হীৰাৰ নিচিনা কুঁৱলীবোৰ সেইবোৰ মোৰ বহুত ভাল লাগে আৰু ভাল লাগে তেতিয়া পোৱা শাক পাচলি আৰু কমলা কমলা মোৰ অত্যন্ত প্ৰিয় সেই ফল মূলবোৰ ঠাণ্ডাদিনৰ ফল মূল বুলি ক'লে এতিয়া কমলালৈ মনত পৰে সেই সুমথিৰা সেই পকা কমলা সেই মিঠা কমলাবোৰৰ আমেজ ল'বলৈ এই শীততেই পাৰা পাৰি আৰু ভাল লাগে শাক পাচলিবোৰ মই শাক পাচলি খাই ভালপাওঁ সেই মটৰমাহবোৰ গুচাই থাকোঁ সেইবোৰ ভাল লাগে আৰু ধুনীয়াকৈ চুপ বনাব পাৰি বিভিন্ন ধৰণৰ পাচলিৰ সেইটো ভাল লাগে আৰু ভাল লাগে বাহিৰত খোজকাঢ়িবলৈ খুব ভাল লাগে গৰম দিনত যিটো খোজকাঢ়িব নোৱাৰোঁ সেইটো শীতত খোজকাঢ়িলে সেইটো অনুভৱ নহয় নেঘামোঁ বহুতদূৰ খোজকাঢ়িব পাৰোঁ ভাল লাগে দীঘলীয়া ৰাস্তাবোৰত কাৰোবাৰ সৈতে খোজকঢ়াৰ আমেজটো শীততে ভাল লাগে আৰু ভাল লাগে সেই সোনকালে হোৱা গধূলিবোৰ ছাৰে যেতিয়া গৰম বুলি স্মল টাইম সময়ত বা গৰম দিনত দেখা যায় যে চাৰে পাঁচটা ছটালৈকে এন্ধাৰেই নহয় পোহৰেই হৈ থাকে কিন্তু শীতৰ সেই দিনবোৰত চাৰিটা চাৰে চাৰিটাত যেতিয়া এন্ধাৰ হৈ যায় ৰাতি হোৱাত হয় সেই ৰাতিবোৰো ভাল লাগে আৰু ভাল লাগে সেই গৰম কাপোৰ পিন্ধি সেই জুইৰ কাষত বহা সেই পোৰা আলুগুটি খোৱা সেইবোৰ সৰু সৰু বস্তু শীততহে পোৱা যায় অঙঠাত আলুগুটি পোৰা বেঙেনা পোৰা এইবোৰৰ আমেজ শীততহে পোৱা যায় ৰাতি ভাত পানীকেইটা খাই ধুনীয়াকে উম থকা কম্বলৰ তলত শুই শীততহে ভাল লাগে যদিও গৰমত ফেনৰ বতাহ আজিকালি বা ফেন বা এ চি সচৰাচৰ উপলব্ধ কিন্তু সেই উমাল লেপৰ আমেজটো কিন্তু আন ক'তো নাই শীতত আনকি ফুৰিও ভাল লাগে বেলেগ বেলেগ জেগাত গৈ ভাল লাগে কাৰণ সেই গৰম দিনৰ বোকা পানীবোৰ নাথাকে সেই অসহ্যকৰ গৰম নাথাকে ভা থাকে মাথো অকল সেই ভাল লগা অনুভৱবোৰ শীতৰ যদিও গছ বন লঠঙা হয় তথাপিও যেন এক বগা চাদৰ আৱৰি চাদৰে আৱৰি লয় সকলো তেনেকেই মই বৰফ ভালপাওঁ যদিও অসমত বৰফ নপৰে তথাপিও বৰফ চাবলৈকে অলপ আগলৈ গ'লে যেনে অৰুণাচলৰ ফালে গ'লে দিৰাং এইবোৰ জেগাত গ'লে বৰফ দেখিবলৈ পোৱা যায় সেই বগা কোমল যিখিনি চাই এক আৱৰণি সেইটো চুই সেইটো অনুভৱ কৰি সেই শীতটো অনুভৱ কৰি সেই ঠেৰেহা মৰা শীতটো অনুভৱ কৰিও ভাল লাগে সেইবাবে মোৰ শীত ভাল লাগে